আমাৰ অঞ্চলত পৰিৱেশ পৰিৱেশীয় প্ৰত্যাহ্বান বহুতো আহে যিহেতু বিভিন্ন মানুহে আমাৰ গছ গছনিসমূহ কাটি যি পৰিৱেশ পৰিৱেশ বিনষ্ট কৰিব লৈছে আৰু টাউনৰ জাবৰ জোঁথৰবোৰ য'ত ত'ত পেলাই আৱৰ্জনা সৃষ্টি কৰি প্ৰদূষণ সৃষ্টি কৰিছে আৰু তেনেধৰণে প্লাষ্টিক পলিথিনো গোটেই অঞ্চলটো আমাৰ পৰিৱেশ বেয়া কৰিছে এই ক্ষেত্ৰত আমি আমাৰ আমি নিজেই যিসকল ইয়াত ব্যৱসায় আছে তেওঁলোকক আমি ডাষ্টবিনৰ ডাষ্টবিন দি দি যাতে তেওঁলোকে সেই জাবৰ জোঁথৰবোৰ সেই ডাষ্টবিনত পেলাই পৰিৱেশ ডাষ্টবিনত পেলাই পৰিৱেশটো ভালকৈ ৰাখে তাৰ প্ৰতি নজৰ দিওঁ লগতে টাউনৰ যিবোৰ জাবৰ জোঁথৰ আছে সেই জাবৰ জোঁথৰবোৰ গাঁৱৰ য'ত ত'ত আনি গাড়ী আনি পেলাব বিচাৰে আমি তাতো বাধা প্ৰদান কৰোঁ আৰু বাধা প্ৰদান কৰি কিছুমান নিৰ্দিষ্ট এলেকাত আমি সেই জাবৰ জোঁথৰসমূহ পেলাবলৈ দিওঁ একত্ৰ আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি তেওঁলোকক প্ৰতিটো সময়তে পৰিৱেশ কেনেদৰে ভাল কৰি ৰাখিব লাগে তাৰ প্ৰতি আমি তেওঁলোকক সজাগ কৰোঁ